হেল্ল' হেল্ল' হয় লিজা ডেকা বাইদেউ হয়নে হয় মোৰ মানে কিছুমান এসপ্তাহ মানৰ পৰা বহুত পেটৰ বিষ হৈ আছে

মইতো সেনেকুৱা বাহিৰত একো খোৱা খোৱা নাই বাৰু বাহিৰত খালি চাওমিন কিবা চিকেন এইবিলাকে খাই আছিলোঁ আৰু বিৰিয়ানী খাই আছিলোঁ হয় এসপ্তাহ হ'ল মোৰ চাইডটো মানে ৰাইট চাইডত হৈ আছে হয় হয় পানীতো খাওঁ কিন্তু ইমানো খোৱা নহয় মানে এই স্কুলত যাওঁতো স্কুলত গৈ মানে ইমান পানী খোৱা নহয় আৰু

আচ্ছা তেন্তে বাইদেউ হেৰি কেতিয়া আহিম আপোনাৰ চেম্বাৰত কেতিয়া খোলা থাকেনো আপোনাৰ চেম্বাৰ কি ক'লে কোনটো বাৰত বন্ধ থাকে হয় আৰু সময়টো হয় হয় ঠিক আছে দিয়ক হয় থৈছোঁ